শেহতীয়াকৈ আমাৰ অসমত অম্বুবাচী মেলা পালন কৰা হয় আ আমি সকলোৱে জানো অম্বুবাচী মেলা কামাখ্যা মাৰ লগত জড়িত আপোনালোকে সকলোৱে জানেই চাগে কামাখ্যা মন্দিৰ সমগ্ৰ ভাৰততেই এখন বৃহৎ শক্তিপীঠ হিচাপে জনাজাত আৰু কামাখ্যা মাক আমি সকলোৱে পূজা কৰোঁ আৰু আপোনালোকে জানেইতো কামাখ্যা মাৰ কাহিনীটো সৰ্ব সৰ্ব ভাৰততেই প্ৰচাৰিত এই কাহিনী আৰু

যেতিয়া দক্ষ ৰজাই তেওঁৰ যজ্ঞ পাতিছিল আৰু মহাদেৱক মতা নাছিল তেনে সেইটো খঙত যেতিয়া সতী দেৱী দক্ষ ৰজাৰ হোম যজ্ঞলৈ গৈছিল সেই সময়তেই সতী দেৱীক অগ্নিত দাহ গৈছিল আৰু এইটো সতী মা পাৰ্বতীৰ যোনি অংশটো আমাৰ কামাখ্যাৰ অঞ্চলতে পৰিছিল এই ঠিক তেতিয়াৰ পৰা আমাৰ অসমত কামাখ্য়া দেৱী শক্তিপীঠ স্থাপন কৰা হৈছিল আৰু কামাখ্যা দেৱীক প্ৰতি বছৰে আমাৰ অসমৰ মানুহে লগতে সমগ্ৰ ভাৰতৰ মানুহে পূজা কৰে বহুত জেগাৰ পৰা

আমাৰ বলিউডৰ বিভিন্ন চেলিব্ৰিটিও আমাৰ কামাখ্যা মাৰ মন্দিৰলৈ আহি কিনে আশীৰ্বাদ লৈছে অম্বুবাচী মেলা মুঠতে এখন বহুত ডাঙৰ মেলা আমাৰ ইয়াতে পালন কৰা হয় প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ অসমত এই মেলা পালন কৰা হৈছিল আৰু মোৰো লগৰবিলাকে এই মেলাখনলৈ গৈছিল সকলোৱে মাৰ আশীৰ্বাদ লৈছিল আৰু বহুতো উৎসৱমুখৰ পৰিৱেশৰ মাজতে নিজকে বিলীন কৰি দিছিল ময়ো ভাবি আছিলোঁ ময়ো যাম বুলি কিন্তু বিভিন্ন মানে বতৰৰ সমস্যা আমাৰ ইয়াতে যিহেতু অসমত সকলোৱে জানে বৰষুণৰ বৰষুণৰ প্ৰতি ৰক্ষা ৰাখি মানে আমি যাব নোৱাৰিলোঁ অহাবাৰলৈ নিশ্চয় যাম ভাবি আছোঁ মনতে